পুথিভঁৰাল সম্পৰ্কে ক'বলৈ গ'লে মই ব্য়ক্তিগতভাৱে তেনেকৈ কোনো পুথিভঁৰালত যোৱা নাই তথাপিও কলেজ লাইফত কলেজৰ যিটো লাইব্ৰেৰী আছিলে বা কলেজবিলাকত যিটো লাইব্ৰেৰী থাকে সেই লাইব্ৰেৰীতে বহি প্ৰয়োজনীয় কিছুমান কিতাপ পত্ৰ তাতে যোগাৰ পাতি কৰি পঢ়িছিলোঁ আৰু ঘৰত পুথিভঁৰাল বুলি ক'লে তেনেকেৈ পুথিভঁৰাল হিচাপে নাই কিন্তু মই বিভিন্ন বিভিন্ন কিতাপ পত্ৰ মই সংগ্ৰহ কৰোঁ হয়তো কেতিয়াবা আনি পেলাই থৈ ওচৰৰ কোনোবা মানুহক দিবলৈও ভালপাওঁ ঘৰত কোনোবা মানুহ আহিলে তেনেকৈ পঢ়িবলৈকো দিওঁ বা আজৰি সময়তো নিজেই পঢ়োঁ কিছুমান ধৰ্ম সম্পৰ্কীয় কিতাপ ৰামায়ণ মহাভাৰত কৃষ্ণ কথা এইবিলাকৰ উপৰিও অন্য় কিছুমানো সময় সুবিধা পালে এই তেনেকুৱা লৈ আহোঁ এই ইয়াৰ আজি কেইদিনমান আগত আনিলোঁ কাঞ্চন বৰুৱাদেৱৰ অসীমত যাৰ হেৰাল সীমা সেইখন এতিয়া মই পঢ়াৰ আৰম্ভ কৰিছোঁ এনেকৈ আজিকালি এতিয়া সময়ৰো অভাৱ কম অভাৱ হৈ গৈছেগৈ মানে ঘৰুৱা কামত ব্য়স্ততা থকাৰ কাৰণে গতিকে তাকে পুথিভঁৰাল বুলি আৰু বিশেষ নাই এই ঘৰতে কিছুমান কিতাপ পত্ৰ আনি এনেকৈ ৰাখোঁ সময় সুবিধা পালে অলপমান পঢ়া শুনা কৰোঁ আৰু এই ইমানেই আৰু